হেল্ল' হয় আপোনাৰ নাম্বাৰটো পাইছিলোঁ দাদা আপোনাৰ মাছৰ ব্যৱসায় কৰে নেকি বাৰু হয় মানে মোৰ এই ঘৰত সকাম অকমান আছিলে তাৰ কাৰণে মাছৰ অলপ দৰকাৰ আছিলে লোকেল মাছৰ লোকেল মানে আপোনালোকৰ বৰালি বৰালি হ'লেও হ'ব নতুবা আপোনাৰ ভাগৰ তেনেকুৱা জাতীয় আপোনাৰ ডাঙৰ মাছ লাগিছিলে আৰু কি কি পাম বা মোক লাগিব প্ৰায় চল্লিছ কেজিমান লাগিছিলে

হৈ যাব বাৰু তাকে বাহুটো কেনেকে বা চল্লিছ কেজি লোৱাৰ কাৰণে টু ফিফ্টিকে লগাব ন তাকে মাছটো মানে আপোনাৰ মানে হেৰি কেতিয়া মানে ধৰি লগে লগে দিব নে আপোনালোকৰ ধৰি পেলাই ফ্ৰিজিং স্ৰিজিং কৰি পেলাই দিয়ে মানে ফ্ৰেছ মাল বিচাৰি পাম

হয়

বৰালিটো আৰু কম নহ'ব নেকি বৰালিটো আৰু অলপ কম ৰেটটো কমাই ধৰিব নোৱাৰিব নেকি হয় মোক দহ তাৰিখৰ কাৰণে লাগিছিলে তেতিয়ালে ৰাখি দিব হয় নিবলে যাব পৰা যায় এতিয়া আপোনাৰ কিন্তু হ'লেও আপুনি যদি দিওৱাৰ ব্যৱস্থাটো কৰে তেতিয়া মোৰ কাৰণে সুবিধা হ'ব আৰু হ'ব বাৰু সেইটো একো অসুবিধা নহয় কিবা এটা দি দিম মই তেখেতক তেতিয়াহ'লে মই আপোনাক ন তাৰিখে ফোন কৰি আপোনাক কনফাৰ্ম কৰি দিম বাৰু ঠিক আছে বাৰু ঠিক আছে বাৰু দিয়ক